অসমীয়া ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যথেষ্ট কৰণীয় আছে যেনেদৰে এতিয়া বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ বিদ্য়াৰ সময় সেইকাৰণে কি হৈছে বহুতো কথা আমি যদিও শুদ্ধ অসমীয়াত ক'ব বিচাৰোঁ তথাপিটো বহুখিনি শব্দ আমি অসমীয়া ইংৰাজী বা বিভিন্ন লেংগুৱেৰ লেংগুৱেজৰ নক'লে নহয় যেনেদৰে ৰাতিপুৱা শুই উঠাৰ পৰা আমি প্ৰথম ক'ব লাগে টুটপেষ্ট বেচিন মোবাইল আমাৰ দিনৰ দিনটো যিহেতুকে মোবাইল অবিহনে আমাৰ এটা দিনো বা অকণমান সময়ো আমাৰ নচলে ত' মোবাইলটো আমাৰ অসমীয়া অসমীয়া শব্দত ক'বলৈ গ'লে যথেষ্ট অসুবিধাও হয় তেনেদৰে উঠি অহা প্ৰজন্মও প্ৰতিটো সময়তে মোবাইলৰ লগতে লাগি থাকে এনেদৰে সেই তেনে তেনেকৈ আমি ব বহুত অসুবিধাৰো সন্মুখীন হয় সেয়েহে অসমীয়া ভাষাৰ পৰিৱৰ্তন যথেষ্ট আমাৰ চকুত পৰা পৰিছে স্কুললৈ স্কুললৈ যোৱাটো এতিয়া আমি ৰাতিপুৱা উঠিয়ে বা দৈনন্দিন কামখিনি কৰাৰ পিছতে আমি বিদ্যালয়লৈ আহোঁ সেইটো আমাৰ প্ৰথম মুখত ওলায় বিদ্যালয় বুলি নহয় স্কুল বুলি আৰু ল'ৰা ছোৱালীক ক্লাছৰুমত যেতিয়া শিক সিহঁতৰ ক্লাছটো আমি লৈ থাকোঁ তেতিয়াও বহুখিনি শব্দ আমি ইংৰাজীত ব্যৱহাৰ কৰিবলগীয়া হয় আৰু তেহ সিহঁতৰো সু সুবিধা হয় তেনেকুৱাবোৰ কথা বহু বহুতো সমস্যা আছে সেইকাৰণে অসমীয়া ভাষাটো পৰিৱৰ্তন যথেষ্ট আমাৰ চকুত পৰিছে